আমাৰ অঞ্চলৰ পৰ্যটনথলীসমূহ পৰ্যবেক্ষণ কৰাৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা দেখা যায় ইয়াৰ কিছুমান সমস্যা হৈছে পৰিৱহণ সমস্যা যোগাযোগৰ সমস্যা বতৰ খাদ্য থকা ঠাই সমস্যা আদি সমস্যাসমূহে আমাৰ অঞ্চলসমূহৰ পৰ্যটকসকলৰ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে মই যিহেতু মাজুলীৰ মাজুলীৰ লৈ অহাৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ পৰিৱহণৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে বিভিন্ন উৎসৱ পাৰ্বণৰ সময়ত মাজুলীত নিমাতীঘাট কমলাবাৰী খনামুখ আদি ঘাটত মানুহৰ ভীৰ হোৱা দেখা যায় যিহেতু নাঁৱৰ ব্যৱস্থা বা নাও বা জাহাজৰ ব্যৱস্থাটো কম সেই হেতুকে মাজুলীৰ বিভিন্ন ঠাইত পৰিৱহনৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে ৰাস পালনাম আদিৰ সময়ত মাজুলীলৈ বহুতো মানুহৰ আহ যাহ হয় যদিও আহ যাহ হয় তথাপিতো পৰিৱহনৰ ক্ষেত্ৰত বিভিন্ন সমস্যাই মানুহক ঠাইসমূহৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন কৰিছে যিহেতু নাও জাহাজৰ মাত্ৰা কম সেয়েহে মানুহক ইয়ালৈ অহাৰ ক্ষেত্ৰত সমস্যা সমস্যা হৈছে বুলি মই ভাবোঁ ইয়াৰোপৰিও মাজুলীত ৰাজহুৱা বা বাহনৰ সংখ্যা অতি কম মানুহ যিমান পৰ্যটক সকল ইয়ালৈ আহে সেই হিচাপত ইয়াত ৰাজহুৱা বাহনৰ মাত্ৰা অতি কম কিছু কিছু লোকে ব্যক্তিগত বাহন লৈ আহে যদিও কিছু লোকৰ ব্যক্তিগত বাহন নাইবা তেওঁলোকক যোগাযোগৰ ক্ষেত্ৰত বা পৰ্যটক ঠাইসমূহ ভ্ৰমণ কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হোৱা দেখা যায় তাৰোপৰি যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰতো মাজুলীৰ বহুতো সমস্যা আছে মাজুলীৰ বতৰটো মাজুলী বতৰটো পৰ্যটনৰ বাবে অনুকূল যদিও কিছু কিছু সময়ত মাজুলীলৈ অহাটো অতি দূৰ্গতি ভয়ংকৰ বাৰিষা সময়ত মাজুলীত নাও চলাচলৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হয় সেই সময়ত নাও চলিলে সোঁতত নাওসমূহ লাগি ধৰা দেখা যায় আৰু বিভিন্ন সমস্যা হয় সমস্যা হয় সেই সময়ত মানুহে মাজুলীলৈ অহাটো অতি অতি দুৰ্ভাগ্য় অতি দুৰ্ভাগ্য়জনক আৰু তাৰোপৰিও তাৰোপৰি গৰাখহনীয়া বানপানী আদি সমস্যাই মাজুলী জৰ্জৰিত মাজুলী সময়ত পৰ্যটকসকল পৰ্যবেক্ষণ কৰিবলৈ মাজুলীলৈ আহিলে তেওঁলোক সমস্যাৰ সন্মুখীন হ'বই ইয়াৰ খাদ্যসমূহ মাজুলী খাদ্যৰ ক্ষেত্ৰতো বহুতো সমস্যা দেখিবলৈ পোৱা যায় বহুতো দেশ বিদেশৰ পৰ্যটক মাজুলীলৈও আহি মাজুলী ভ্ৰমণ কৰে তেওঁলোকে ইয়াত ইয়াৰ খাদ্যসমূহ থলুৱা খাদ্যসমূহ মাজুলীত মানুহে থলুৱা খাদ্যসমূহ গ্ৰহণ কৰা পৰিলক্ষিত হয় কিছু লোকে থলুৱা খাদ্যসমূহ গ্ৰহণ নকৰাৰ বাবে তেওঁলোকে তেওঁলোকৰ খাদ্যৰ ক্ষেত্ৰতো সমস্যা হয় আৰু ইয়াত বাসস্থানৰ অভাৱ বহুত ক্ষেত্ৰত পৰিলক্ষিত হয় বাসস্থান মানুহ থকা ঠাইৰ অভাৱ হয় থকা ঠাইৰ অভাৱ আৰু বিভিন্ন সমস্যা আছে অঁ মাজুলিত পৰ্যটকসকলৰ বাবে থাকিবৰ বাবে বিভিন্ন থকা ঠাইৰ অভাৱ থকা ঠাইৰ অভাৱ যদিও লাহে লাহে সেই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা দেখা গৈছে এই সমস্যাসমূহ পোৱা প্ৰথমতে আমি পৰিৱহণ ব্যৱস্থাটো সুচল কৰিব লাগিব ইয়াত ৰাজহুৱা বাহনৰ সংখ্যা মাত্ৰা বঢ়াব লাগিব তাৰোপৰি মাজুলী ৰাস্তা পদূলি সমূহ ভালদৰে ভালদৰে বনাব লাগিব সেই ক্ষেত্ৰত চৰকাৰক আমি আমি অনুৰোধ জনাব লাগিব আৰু ইয়াৰ ৰাস্তা পদূলিসমূহ বৰষুণৰ ফলত কিছুমান ৰাস্তা বোকা পানীৰে পৰিপূৰ্ণ হৈ পৰে সেই ৰাস্তাবোৰ পকীকৰণৰ বাবে আমি চৰকাৰক আহ্বান জনাব লাগিব তাৰোপৰি ৰাজহুৱা বাহনৰ সংখ্যা বৃদ্ধি কৰিব লাগিব আৰু মাজুলীত এখন দলঙৰ অভাৱে মাজুলীৰ পৰিৱহণৰ ক্ষেত্ৰত বহুতো সমস্যাৰ সন্মুখীন হৈছে সন্মুখীন আৰু যোগাযোগৰ ক্ষেত্ৰত মাজুলীত কিছুমান কিছুমান পৰ্যটকৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে ইয়াৰ উপৰিও বতৰ বতৰৰ কিছু বতৰৰ বাবেও সেই সমস্যাসমূহ সমাধানৰ গুৰুত্ব দিব লাগিব এখন দলঙ হ'লে মাজুলীৰ লোকসকলে বাৰিষা খৰালি সকলো সময়তে মাজুলী পৰ্যবেক্ষণ কৰিব পাৰিব যিহেতু মাজুলীত চাবলগীয়া বহুতো গুৰুত্বপূৰ্ণ ঠাই আছে সেই ঠাইসমূহ ভ্ৰমণৰ জৰিয়তে তেওঁলোকে বহুতো জানিব জানিবলগীয়া কথা জানিব পাৰিব বহুতো শিকিবলগীয়া বহুতো কথা শিকিবলগীয়া আছে ইয়াত ৰজাদিনীয়াৰ পৰা আৰম্ভ কৰি বহুতো ধৰণৰ বহুত ধৰণৰ বহুত ধৰণৰ বস্তু ইয়াত সংৰক্ষণ কৰি থোৱা আছে তাৰোপৰি সত্ৰ নামঘৰসমূহ পৰ্যবেক্ষণ কৰিলে মানুহে বহুতো অভিজ্ঞতা পাব পাৰি সেয়েহে বিভিন্ন ধৰণৰ সমস্যাসমূহ সমাধান কৰি পৰ্যটনস্থলীসমূহত অঁ পৰ্যটনৰ মাত্ৰা বৃদ্ধি কৰিব লাগে আৰু ইয়াত খাদ্যসমূহৰ ক্ষেত্ৰতো বহুতো সমস্যা দেখা গৈছে যিহেতু যিহেতু ইয়াত থলুৱা খাদ্য গ্ৰহণ কৰা হয় সেয়েহে খাদ্যসমূহৰ মাত্ৰা বৃদ্ধি কৰিব লাগে আৰু থকা ঠাই বাসস্থানসমূহৰ বাসস্থানসমূহৰ বাবে পৰ্যটকৰ বাবে ভাল বাসস্থানৰ ব্যৱস্থা কৰিব লাগে